জিন্সটো বহুত ভাল লাগে জিন্সটো সহজতে পিন্ধিব পাৰি পিন্ধি পেলাই পুতুককৈ দৌৰ মাৰি যাব পাৰি মেখেলা চাদৰ পিন্ধাটো বহুত ভেজালী সেইবাবে মই জিন্সটোৱে ভাল পাওঁ কমফৰ্টেবল ফিল কৰোঁ